ফুটবল খেলুৱৈৰ খেল ওচৰৰপৰা চাবলৈ মন যায় কাৰণ ফুটবল খেলত ফুটবল খেল খেলি খেলিবলৈও ভাল আৰু খেলিও ভাল লাগে ফুটবল খেলত ইজনে নিজৰ পাৰ্টি ইজনৰপৰা সিজনলৈ বল প্ৰেৰণ কৰি এনেকৈ গ'ল দিয়ে সেইটো দেখি আৰু ভাল লাগে তাতে ইটো পক্ষ পাৰ্টি আৰু তেওঁলোকৰ বিপৰীত পক্ষৰ পাৰ্টি যেনেদৰে বলৰ পিছে পিছে দৌৰা দৌৰি কৰি একেলগে খেলি থাকে তাৰ মাজতো বহুত আনন্দ লাগে আৰু খেলৰ খেলত যেতিয়া সকলো নিয়ম বান্ধি থোৱা থাকে খেলখন আৰু ভাল হৈ পৰে খেলত গ'ল গোলকিয়ে যেতিয়া বল ধৰে তেতিয়াতো চাই আৰু ভাল লাগে খেলত যে ফুটবল ফুটবলটো যেতিয়া এজনে আন এজনলৈ পাছ কৰি আগুৱাই লৈ গৈ থাকে তেতিয়া আৰু ভাল লাগে ফুটবল খেল বহুত এখন আন্তঃৰাষ্ট্ৰীয় খেলেই হয় ফুটবল খেলখন খেলিবলৈ চবেই ভাল পায় ফুটবল খেল সকলোৱে একেলগে মিলিজুলি খেলিব পাৰি ফুটবল খেলখন আমাৰ বাবে এখন ভাল খেল গাঁৱতো সকলোৱে ফুটবল খেল খেলে ফুটবল খেল চাবলৈয়ো বহুত মন যায় ষ্টেডিয়ামত যেতিয়া ফুটবল খেলৰ খেল হয় ভাল ভাল খেলুৱৈবোৰ আহে তেতিয়া টিভিৰপৰা চাই ইমান ভাল লাগে যদিও নিজৰ নিজে চাবলৈ মন যায় আৰু ফুটবল খেলখন এখন এনেকুৱা খেল যিখন খেলিবলৈ চাই থাকিলেও খেলিবলৈ মন গৈ থাকে ফুটবল খেলখন সকলোৰে প্ৰিয় সকলোৱে খেলি ভাল পায় ডেকাই হওক লাগিলে গাঁৱৰ পৰিৱেশতটো ডেকা বয়সস্থ ব্যক্তি চবেই একেলগেই খেলে ফুটবল খেলৰ জৰিয়তে মানুহৰ উপকাৰিতা হয় নিজৰ স্বাস্থ্য ভালে থাকে আৰু আপোনাৰ এক্সাৰচাইজ কৰাও হয় তাতে আপোনাৰ খেলৰ খেলৰ জৰিয়তে সকলো গাঁৱৰ ল'ৰা আৰু ল'ৰা ছোৱালী আৰু মানে বয়সস্থ লোকৰ মাজত মৰম চেনেহ এটা মৰম চেনেহো বাঢ়ে ফুটবল খেল মোৰ বাবে বহুত প্ৰিয় ফুটবল খেল সেই ময়ো ময়ো খেলি বহুত ভাল পাওঁ আমাৰ গাঁৱত যেতিয়া ফুটবল খেল খেলে মই তাত অংশগ্ৰহণ কৰোঁ খেলিবৰ বাবে ফুটবল খেল চাই থাকিলে কোনো ৰৈয়ে থাকিব নোৱাৰে চবৰে মনত এটাই আশা আহি থাকে ময়ো খেলোঁ ময়ো খেলোঁ ময়ো খেলোঁ বিখ্যাত খেলুৱৈ ৰণাল্ডো খেল চাইতো বহুত ভাল লাগে তেওঁৰ তেওঁৰ খেলাৰ প্ৰক্ৰিয়াবিলাক পূৰা বহুত তীক্ষ্ণ আৰু বহুত চোকা ব্যক্তি খেলখন তেওঁ বহুত সাৱধানে খেলে আৰু প্ৰত্যেকখন প্ৰত্যেকখন খেলতে তেওঁ গ'ল দিবই তেওঁ মোৰ ফেভৰাইট খেলি খেলুৱৈ ৰোণাল্ডো ৰোণাল্ডোৰতো ফুটবলৰ বাবেই পূৰা প্ৰসিদ্ধ তেওঁৰ ফ্ৰী ফায়াৰটো তেওঁৰ নিজৰ কেৰেক্টাৰ দিয়া আছে খেলুৱৈ খেলিবৰ বাবে ফুটবল খেলখন এখন বহুত বহুত সুন্দৰ খেল যিখন খেলিবলৈ সকলো আগ্ৰহ হৈ থাকে ফুটবল খেলত সকলোৱে অংশগ্ৰহণ কৰিব লাগে ফুটবল খেল ওচৰৰপৰা চাইতো বহুত আমোদজনক লাগে যাক মানে কি চবেই চাই ভাল পায় ষ্টেডিয়ামত মানুহৰ পূৰা ভিৰ হয় ফুটবল খেল চাবৰ বাবে যি খেল আগৰপৰাই চলি আহি আছে ফুটবল খেল ক্ৰিকেট খেলেই হওক ক্ৰিকেট খেলতকৈ মই ফুটবল খেল বেছি ভাল লাগে সেইবাবে মই ফুটবল খেলাৰ কথাই কৈছোঁ ফুটবল খেলখন আমি যাতে আগলৈকে আৰু ভৱিষ্যতলৈকে কেতিয়াও নপহৰাকৈ লৈ যাব পাৰোঁ ফুটবল খেলখন কেতিয়াও আমি এই পৃথিৱীৰপৰা হেৰাই যাবলৈ দিব নালাগে যিখন খেল আমাৰ ভৱিষ্যতলৈকে জীয়াই থাকিব ফুটবল খেল এখন বহুত ভাল খেল